মোৰ জীৱনত মনত ৰৈ যোৱা

কিন্তু বৰ্তমান তেখেত

তেখেত স্বৰ্গগামী হ'ল এইটো কাৰণে জীৱনত মনত হৈ যোৱা বুলি কৈছোঁ

প্ৰাথমিক বিদ্যালয় শেষ কৰাৰ পিছত সাং কৰাৰ পিছত মই যেতিয়া এখন এম ই স্কুললৈ গৈছিলোঁ নতুনকৈ গৈছিলোঁ আৰু তেতিয়া দিনত ইংৰাজীৰ ইংলিছৰ যিখিনি লেটাৰ সেইখিনিয়ে এল পি স্কুলত প্ৰাথমিক বিদ্যালয়ত শিকোৱা হোৱা নাছিলে মই যিদিনা প্ৰথম গৈছোঁ সেইদিনাখনে শিক্ষকজনে মোক বৰ্ডলৈ মাতি কেনে জি আখৰ লিখিবলৈ ক'লে স্মল লেটাৰ মই জি আখৰটো শিকি শিকাই নাই তেখেতে মোক মই নোৱাৰাৰ কাৰণে চেকনিৰে প্ৰায় ত্ৰিছ চল্লিছ বেট ভৰিৰ কলাফুলত

মই শিক্ষকজনক বেয়া পোৱা নাছিলোঁ সেইটো মোৰে দোষ আছিলে মই স্কুললৈ গৈছোঁ অন্তত লেটাৰখিনি ভালকৈ শিকিব লাগিছিলে নিশিকাকৈ গ'লো মই শিক্ষকজনক দোষী সাব্য়স্ত কৰা নাছিলোঁ কিন্তু পিছৰ দিনাখনেই মই গোটেই লেটাৰখিনি স্মল লেটাৰ কেপিটেল লেটাৰ গোটেইখিনি শিকি লিখিব পৰা হ'লোঁ অকল ময়ে মাৰ খোৱা নাছিলোঁ পাঁচ ছজনমান ল'ৰা গোটেইকেইজনৰ একে অৱস্থা হৈছিল আৰু সেইদিনাখনৰ পৰাই মই ইংলিছটো খুব মন দি শিকিবলৈ ধৰি ললোঁ শিক্ষকজনেও লাহেকৈ ভাল পোৱা হ'ল এনেকৈ ফাইভ ছিক্স ছেভেন তিনিটা বছৰ শিক্ষকজনক পালোঁ তেখেতৰো মনত আছিল চাগে মোলৈ দেখিলেই তেখেতৰো মনত পৰে অৱশেষত গৈ যেতিয়া মই শিক্ষকতা বৃত্তিত নিযুক্তি পালোঁ তেতিয়া পোনপ্ৰথমে মই সেইখন স্কুলতে যোগদান কৰিবলৈ গৈছিলোঁ তেতিয়া মোৰ ইমান ভাল লাগিছিলে মোক পিটা ছাৰজনৰ লগত মই সেইখন স্কুলতে চাকৰি মানে পাইছোঁ অৱশেষত মই বেলেগ এখন স্কুললৈ যাবলগীয়া হ'ল অফিচৰ নিৰ্দেশ নিৰ্দেশক্ৰমে তেখেতক পিছত বিভিন্ন ট্ৰেইনিং

বিদ্যালয়ৰ ট্ৰেইনিংবোৰত তেখেতক লগ পাওঁ তেখেতে বহু ক্ষেত্ৰতে সহায় বিচাৰিছিলে মোৰ পৰা যিমানখিনি পাৰোঁ ময়ো সহায় কৰি দিছিলোঁ গতিকে গোটেই জীৱনটো মই তেখেত নাথাকিলেও মই মানে সদায় এই কথাটো মনত থাকি থাকি যাব